স্কুল কলেজত থাকোঁতে শিকিছিলোঁ আৰ্ট শিকাইছিল ছাৰহঁতে কিন্তু এনে আৰ্টটো আৰু আজৰি টাইমত ঘৰত থকা টাইমত আঁকি ভাল লাগে এনেই ম'বাইলত চাই চাই কেতিয়াবা বা কিবা ছবি চাই চাই বেলেগ তেনেকৈ আঁকো কিন্তু লক্ষ্য আকাংক্ষা এনেকুৱা একো নাই বিশেষ এনেই ভাল লাগে আৰু আজৰি টাইমত থাকি আঁকি কিনে টাইম পাছ এনেকুৱা হয় আৰু